মই সৰু অৱস্থাৰ পৰাই খেলা ধূলাত বৰ আগ্ৰহী আছিলোঁ আমাৰ ডাঙৰ দাদাসকলৰ সৈতে মই প্ৰায় খেলা ধূলা কৰিছিলোঁ তেওঁলোকৰ সৈতে আবেলি সময় হওঁক আবেলি সময়ত মই খেলা ধূলা কৰিছোঁ তাৰ পিছতে তেওঁলোকে তেওঁলোকক মই দৌৰা দেখিব ধৰিলোঁ আমি খেলা ধূলা হোৱাৰ পিছতে তেওঁলোকে দৌৰে ঠিক তেনেদৰে মইও তেওঁলোকৰ দেখি দেখি লাহে লাহে মইও দৌৰিব আৰম্ভ কৰিলোঁ পথাৰখনত বা ফিল্ডতখনত তাৰ পিছতে লাহে লাহে তেওঁলোকে নিজৰ কৰ্ম হিচাপে বাচিব বাচিবলৈ ৰাতিপুৱা দৌৰিব ধৰিলে আৰ্মীত যাবৰ বাবে তেওঁলোকে ৰাতিপুৱা সময়ো দৌৰিব আৰম্ভ কৰিলে ঠিক তেনেকৈ মই তেওঁলোকক দেখি পুনৰ তেওঁলোকৰ সৈতে ৰাতিপুৱাই উঠিব ধৰিলোঁ চাৰিটা চাৰে চাৰিটা বজাত উঠি পেলাই মই তেওঁলোকৰ সৈতে পথাৰত দৌৰিব ধৰিলোঁ তেনেকৈ সৰু কালৰ পৰাই ক্লাছ ক্লাছ ছেভেন এইটমানৰ পৰাই মই দৌৰিব আৰম্ভ কৰিছিলোঁ আৰু লাহে লাহে গৈ এটা সময়ত ই মোৰ চখত পৰিণত হ'ল বা ই অভ্যাসত পৰিণত হ'ল লাহেকৈ মই নদৌৰাকৈ থাকিব নোৱাৰা হ'লোঁ সেয়ে সদায় তেতিয়াৰ পৰা আজিলৈকে মই ৰাতিপুৱা সদায় দৌৰোঁ ৰাতিপুৱা পাঁচটা বজাত উঠি চাৰে চাৰিটা বজাত উঠি পেলাই মই এতিয়াও সদায় দৌৰোঁ আৰু লাহে লাহে ই মোৰ অভ্যাস হৈ পৰিলে মই বহুকেইটা মাৰাথনত প্ৰতিযোগিতা কৰিছিলোঁ কিছুমানত সফলতাও অৰ্জন কৰিলোঁ কিছুমানত নাই কৰা কিন্তু ই মোক দৌৰে মোৰ শৰীৰৰ যিটো মেটাবলিজিম বুলি কয় ই ঠিকে ৰখাত সহায় কৰে আৰু শৰীৰটো সুস্থভাৱে পৰিচালনা কৰাত সহায় কৰে আৰু মোক মানসিকভাৱে সতেজ কৰি ৰাখে সম্পূৰ্ণ সময়তে মই নিজকে এক্টিভ ফিল কৰি থাকিব পাৰোঁ কোনো সময় মই বেমাৰী ফিল নহয় বা সম্পূৰ্ণ সতেজ হিচাপে মই দিনটো অতিবাহিত কৰিব পাৰোঁ